মই মোৰ কেৰিয়াৰটোক লৈ ভৱিষ্যতে মই ভাল হোৱাতো বিচাৰোঁ যাতে মই ভৱিষ্যতে ভাল এজন মানুহ হিচাপে নিজকে গঢ় দিব পাৰোঁ নিজৰ লগতে মোৰ পৰিয়ালটোকো চোৱা চিতা কৰিব পাৰোঁ মোৰ দৰে প্ৰতিজন লোকে বা প্ৰতিজন ব্যক্তিয়ে নিজৰ কেৰিয়াৰটোক লৈ নিজৰ ভৱিষ্যতটো ভাল হোৱাটোৱে বিচাৰে কাৰণ ভৱিষ্যতে এজন ভাল মানুহ হ'ব পাৰিলে ভাল এজন ব্যক্তি হ'ব পাৰিলে বিভিন্ন কামত সহায় হয় নিজৰ লগতে নিজৰ পৰিয়ালটো নিজৰ চুবুৰীটো ওচৰ চুবুৰীয়াখিনিকো চোৱা চিতা কৰিব পাৰি কোনোবা বিপদে আপদে কাৰোবাক কেতিয়াবা সহায় কৰিবও পৰা পৰা যায় সেই আৰু ভাল এজন ভৱিষ্যতে যদি এজন ভাল মানুহ হৈ উঠিব পৰা যায় তেতিয়া ভাল মানুহক সকলোৱে সদায় ভাল চকুৰে চায় ভাল মানুহৰ সদায় ভালেই হয় আৰু প্ৰতিজন ব্যক্তিয়েই নিজৰ নিজৰ জীৱনত এটা সৰুকৈ হ'লেও সংস্থাপন হোৱাতো বিচাৰে কাৰণ নিজৰ যেতিয়া এটা সংস্থাপন হয় তেতিয়া নিজে চলিব পাৰি আনৰ পৰা সহায় ল'ব নালাগে নিজৰ পৰিয়ালটোৰ পৰাও সহায় ল'ব নালাগে সৰুৰে পৰা যিহেতু আমি ক'তো সৰুৰে পৰা আমি যেতিয়া পঢ়া শুনা কৰোঁ পঢ়া শুনা কৰি ডাঙৰ দীঘল হোৱালৈ ঘৰৰ পৰাই পইচা খৰচ হয় সেই খৰচখিনি আমি পিছত ভৱিষ্যতে নিজৰ কিবা এটা সংস্থাপন কৰি মেলি আমি যদি সেই খৰচ বহন অলপ কিবা অলপ কৰিব পাৰোঁ তেতিয়া নিজৰ মনটোও ভাল লাগে আনকো যদি কিবা এটা দিব পাৰোঁ কিবা অলপ দিব পাৰোঁ তেতিয়া মনটো বহুত ভাল লাগে তেনেকুৱা আৰু নিজৰ ভৱিষ্যতটোত যদি নিজেই কিবা এটা যদি সংস্থাপনৰ পথ বিচাৰিব পৰা যায় তেতিয়া জীৱনটোকলৈ বহুত সুখী হোৱা সুখী হোৱা যায় কিয়নো নিজৰ যদিহে সংস্থাপন এটা থাকে তেতিয়া কোনো দিনে আনৰ ওচৰত হাত বিচাৰিব নালাগে হাত মাগিব নালাগে নিজৰ সংস্থাপনটো হ'লে নিজেই নিজকে সজাগত কৰি তুলিব পাৰি